হেল্ল' বাইদেউ আপোনাৰ তাত মিচিং চাদৰ মেখেলা হ'ব নেকি

অ প্ৰাইছবোৰ কেনেকুৱা হয় দামবোৰ অ বুটা বুটা বচাই লাগে মোক

বেছি হৈছে অলপ কমাব পাৰিবনে

অ অ অ পাৰিব বাইদেউ দিয়কনা

অ অ